নমস্কাৰ দাদা মই অংকুৰণে ক'লোঁ এই যে বৰ্তমান আপোনাক মই এটা ডেলিভাৰী অৰ্ডাৰ দিছিলোঁ বৰ্তমান যিটো ঠিকনাত মই বস্তুটো অৰ্ডাৰ দিছিলোঁ সেই ঠিকনাত মই নাই গতিকে অনুগ্ৰহ কৰি আপুনি মোৰ এই নতুন ঠিকনাটো লৈ লওক মোৰ নতুন ঠিকনা হৈছে যোৰহাট তৰাজান এক নং সোণাৰী গাঁও আপুনি অনুগ্ৰহ কৰি মোৰ অৰ্ডাৰটো তালৈকে লৈ আহিব আপোনাৰপৰা মই গ্ৰহণ কৰি ল'ম